আমি বাৰিষা বাৰিষা আমি এই বাৰহতীয়া আশ্ৰা আপোনাৰ নদী বিলত মাৰোঁ নাইদেউ মাৰোঁ আশ্ৰা আৰু সেই মাছ আনি বজাৰত বিক্ৰী কৰা হয় প্ৰত্যেকে আমাৰ মাছমৰীয়া মানুহখিনি ঘৰে ঘৰে আশ্ৰা জাল জাল পাতি এই ডিঙি এই ইটো যে কি কয় ডিঙিনে কি সেই ডিঙি পাতে আৰু জাল পাতে জালত মাছ লাগে মাছ লাগি যিখিনি গৰীব মানুহ সেইখিনি বজাৰত বেচে আৰু আপোনাৰ আশ্ৰা চাশ্ৰা মাৰে আৰু কিছুমানে চপৰত দি মাৰি থাকে আপনাৰ লাঙিও মাৰে সেই মাছ আপোনাৰ নদীত যাই সেই মাছমৰীয়া মানুহখিনি তাতে ৰাতি আঠটা নটা লৈকে বাগান দি হ'লেও তাতে বাৰিষা হ'লেও মাছ মাৰে গতিকে আৰু মাছ সৰু মাছ এই ডাঙৰ মাছ এইবিলাকহেন মাছ বৰালি মাছ এইবিলাকহেন আপোনাৰ হেৰিত পৰে আশ্ৰাত পৰে সেই আশ্ৰাত পৰলি তেওঁলোকে আনি আনি মাছটো বজাৰত বেচে গতিকে আৰু বাৰিষা তেওঁলোকে এই নদী বানপানী আহিলে এই জাল পতাৰ সৃষ্টি কৰে আৰু জাল বজাৰত কিনে কিনি আনি নদীত পাতে আৰু কিছুমান মানে বিল বিল গিলানত আপোনাৰ অ' বিলত কিছুমান মানে এই চৰকাৰী বিলত তাতে বানা চানা বৈ বানা বঢ়াত সেই বানাৰ কাষে কাষে কিছুমান এই গৰীব মানুহখিনি আশ্ৰা মাৰে মাৰি তেওঁলোকে তাতে মাছ পায় মাছ পায় আপোনাৰ হাজাৰ বাৰশ টকা কৰি এনেকৈ মাছ বিক্ৰী কৰে গতিকে এইখিনিয়ে মোৰ ক'বলগা